হেল্ল' অঁ ক'ত আছা ভাইটি অঁ এই গাড়ীখন লাগিছিলে আমি বাইছ তাৰিখৰ দিনাখনি হাবুঙলৈ যাম বুলি ভাবিছিলো বিশেষকৈ চাৰিজন মানুহ আছিলোঁ আপুনি আহি পানীতোলা হৰি মন্দিৰটোৰ ওচৰতে ৰখিব আৰু আমি হাবুঙত শৰাই এখন দি আহিম